হেল্ল' হেল্ল' হেল্ল' হেল্ল' এই ব্লক অ'ফিচ মাছখোৱা ব্লক হয় অফিচৰ অঁ এই বানপানী হৈছে মথাউৰি ভাঙিলে মানে উপায় নাইকিয়া হৈছে গৰু ম'হ গাঁওখন মাছখোৱা বৰপাক জীয়ামুৰীয়া এতিয়া মানে অফিচৰ ফালৰপৰা আমাক কিবা সাহাৰ্য দিব পাৰিব নেকি এই অকণমান সহায় সহযোগ কৰিব লিষ্ট এখন দিম হেল্ল' আমি তালিকাখন দিম বাৰু আপোনালোকে অকণমান সহায় সহযোগ কৰিব হেল্ল' আৰু কিবা কৰিব লাগিব নেকি

অঁ হ'ব হ'ব